হেল্ল'

হয় হয় হয় হয় ইয়াতো বহুতখিনি বেমাৰ মানে আৰম্ভ হৈ গৈছে আৰু মানে গৰমটো বেছি হৈছে যে

ভাল হ'ব এইটো আমাৰ মানে জেগাটোও ভাল হ'ব পৰিৱেশটো ভাল ঠাণ্ডা

হয় হয় ভালেই হ'ব সেইটোকে কৰক তেতিয়া এইকেইদিনৰ ভিতৰতে কৰি দিয়ানে এসপ্তাহৰ ভিতৰতে অঁ অঁ ভাল হ'ব তেন্তে আপুনি হেৰি কৰিব অঁ লগ পাম আপুনি হেৰি কিনে কেনেকৈ কি কৰিব লাগে প্ৰচেছখিনি কৰক এই ইয়াতে আমি তেতিয়া আৰম্ভ কৰি দিম আৰু এসপ্তাহৰ ভিতৰতে ঠিক আছে বাৰু দিয়ক